অ' ম অ' মই শোণিতপুৰৰ বান্দৰমাৰীৰ পৰা কৈছিলো অ' এইটো ছেৰি ছেৰিকালছাৰৰ হেৰিত লাগিছেনে বাৰু

হয় বান্দৰমাৰীৰ পৰা কৈছিলো হয় মই এৰি পলু পোহিম বুলি ভাবিছিলো হয় আপুনি অকণমান তাৰ কাৰণে কিবা ক'ব নেকি বাৰু অকণমান মানে ভালকৈ জানিলে ভাল আৰু মই তেনেকৈ কৰা নাই বাৰু তেনেকৈ কৰা নাই মই ওচৰতে এঘৰত দেখিছো তেওঁলোকে পলুটো আনি আনিছে পলুটো আনি পেলাই তেনেকুৱা ৰুমৰ ভিতৰতে হেৰি কৰি পেলাই পখিলাৰ কণী পাৰাৰ ব্যৱস্থা কৰি দিছে সেই তেনেকৈ তেনেকৈ কৰা দেখিছো আপুনি অকণমান ভালকৈ ক'ব পাৰিব নেকি বাৰু

হয়

হয় হয় হয় হয় হয় হয় হয় হয় দেখিছো দেখিছো হয় চিনি পাওঁ হয়

হয়

হয় হয় হয় হয় হয় হয় হয় হয় হয় হয়

হয় হয় আৰু কিবা জানিবলগা থাকিলে মই আপোনাৰ লগতে যোগাযোগ কৰিম তেতিয়াহ'লে হয় হয় হয় হয় ঠিক আছে ধন্যবাদ ধন্যবাদ